শিশুসকলক আমি ছেভিং একাউণ্ট খুলিবৰ বাবে আমি উৎসাহিত কৰিব লাগে কিয়নো আজিকালি যিটোহে যিহে পৰিস্থিতি পইচাৰ টনাটনি বা তেওঁলোকৰ পেৰেণ্টছৰ বা তেওঁলোকৰ মা দেউতাসকলো পইচাৰ বহুত টনাটনি হয় আৰু বেছি আমি বেছিকৈ গাঁৱৰ অঞ্চলৰ বেছি আমি মন দিব লাগে কিয়নো গাঁও অঞ্চলৰ মা দেউতাকৰ ইমান উপাৰ্জনৰ ৰাস্তা নাথাকে আৰু সেইবাবেই তেওঁলোকৰ তেওঁলোকে যাতে ছেভিং একাউণ্টটো খুলি নিজৰ পইচা ছেভিং কৰি বা ফিউচাৰৰ বাবে তেওঁলোকে নিজৰ বাবে কিবা কৰিব পাৰে সেই সেই এইম লৈ তেওঁলোকক আমি ছেভিং একাউণ্ট খুলিবৰ কাৰণে উৎসাহিত কৰিব লাগে কিয়নো আজিকালি চৰকাৰে সৰু সৰু ল'ৰা ছোৱালীৰ বাবে বা শিশুসকলৰ বাবে স্কুলৰ পঢ়ি থকা ল'ৰা ছোৱালীৰ বাবে বহুতো এনেকুৱা আঁচনি বা স্কিম উলিয়াইছে আমাৰ অসম চৰকাৰে যাতে তেওঁলোকে পইচা প্ৰাপ্ত হয় পইচা প্ৰাপ্ত হৈ তেওঁলোকে সেই পইচা যা ছেভিংছত ছেভিংত থয় বা নিজৰ ঘৰৰ সা সামগ্ৰী কিনিব বা নিজৰ ঘৰৰ সহায়ৰ বাবে তেওঁলোকে উপাৰ্জন সহায়ৰ বাবে তেওঁলোকে ইউজ কৰে সেইকাৰণে চৰকাৰী চৰকাৰে বহুতো পদ্ধতি আগবঢ়ইাছে তেওঁলোকৰ বাবে আৰু বহুতো সহায় তেওঁলোকে কৰিছে তাৰোপৰিও যদি ছেভিং একাউণ্ট খুলিব লাগে আমি এই এই আঁচনি আমি স্কুলে স্কুলে দিব লাগে কিয়নো তেওঁলোকে গাৱলীয়া স্কুলে স্কুলে বহুতো শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা এই ছেভিং একাউণ্টৰ পদ্ধতি তেওঁলোকে বুজোৱা যাব আৰু তেওঁলোকক বুজাই আমি তেওঁলোকক ছেভিং একাউণ্টৰ ইম্পৰ্টেঞ্চ বা কিয় ছেভিং একাউণ্ট খুলিব লাগে বা ছেভিংছ একাউণ্ট খুলিলে তেওঁলোকৰ কি হয় কি নহয় কিয় হয় কিয় আমি ফিউচাৰৰ ভাবিকেনে ছেভিংত একাউণ্টত পইচা থব লাগে সেইবাবে তেওঁলোকক শিক্ষিত কৰি যাতে এক নাগৰিক নাগৰিক বনাই তুলিব লাগে আৰু তাৰ বাবেই ছেভিং একাউণ্ট বহুতেই দৰকাৰ আৰু আৰু এই দৰকাৰ বেছিকেলি গাঁওৰ ল'ৰা ছোৱালীৰ বাবে বেছিকৈ হয় কিয়নো তেওঁলোকৰ উপাৰ্জনৰ ৰাস্তা বহুতেই কম